ভাৰতত আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ হ'ল দুৰ্গা পূজা এই দুৰ্গা পূজা চাৰিদিনীয়া হয় প্ৰথম দিনাখন দেৱী বহায় তাৰপাছত দ্বিতীয় দিনা সৰু বলি তৃতীয় দিনা বৰ বলি বৰ বলিৰ দিনাখন ছাগলী হাঁহ কুকুৰা আদি বলি দিয়ে চাৰি নম্বৰ দিনাখন জিৰণি হয় এই চাৰিদিনীয়া জিৰণি দিনা ফাংশ্যন হয় লাষ্টৰ দিনা লাষ্টৰ দিনা দেৱী উটুৱায় পুৰণি শাস্ত্ৰ মতে মানে পৃথিৱীলৈ আহে নৰকাসুৰ বধিবৰ কাৰণে এই চাৰিদিন পৃথিৱীত থাকি চাৰিদিনৰ পিছত আকৌ উলটি গুচি যায় হিন্দুশাস্ত্ৰ মতে সকলো ৰাজ্যতে ধুমধামেৰে দুৰ্গা পূজা উদযাপন কৰে এই দুৰ্গা পূজাত নতুন নতুন কাপোৰ পিন্ধে মানুহে খাদ্যপ্ৰণালীও উলিয়ায় আৰু মানুহে পূজা মণ্ডপৰ কিনাৰত মেলা বহে তাত সৰু ল'ৰা ছোৱালী খেলা ধূলা বস্তু পোৱা যায় সজাবৰ কাৰণে বস্তু বিভিন্ন ডিজাইনৰ বস্তু উলিয়ায় খুব উলহ মালহৰে এই চাৰিদিন পূজা পাৰ হয় চৰকাৰী অফিচবিলাকো এই চাৰিদিন বন্ধ থাকে এই চাৰিদিন হলিডে' পৰে এই চাৰিদিন আতঁৰৰ মানুহ ফুৰিবলৈও আহে পূজা চাবলৈও আহে পূজা চাবলৈও আতঁৰলে ওলাই যায় এই চাৰিদিন খুব ধুম ধামেৰে পাৰ হয় ভাৰতবৰ্ষত হোলি দুদিনীয়াকৈ হয় আমাৰ অসমত ফাকুৱা বুলি কয় এইবিলাক মানুহে খুব ধেমালি কৰে ৰং চং সানে নাচ বাগ কৰে এইভাগেই চলি যায় নতুন কাপোৰ পিন্ধে ডাঙৰক সেৱা জনায় কনিষ্ঠজনে আৰু ছাউথ ইণ্ডিয়া পানে মানে দুৰ্গা পূজাটো খুব ডাঙৰকৈ পাতে তাত দুৰ্গাদেৱী ডাঙৰকে পূজা পাতল কৰে তাত বিভিন্ন ধৰণৰ মন্দিৰ আছে তাত বিভিন্ন ধৰণৰ মন্দিৰ তাত পূজা পাতল কৰে আমাৰ অসমত দুৰ্গা পূজা পাতে কিন্তু প্ৰত্যেক সম্প্ৰদায় মানুহে পাতে আমাৰ অসমীয়া মানুহে বিহুৰ লগত জড়িত কাৰণে এই মানুহবিলাকে বহুত মানে ইয়াত অসমতো চৰকাৰী বন্ধ থাকে এই উৎসৱটো গোটেই ভাৰতবৰ্ষতে পতা হয় ইমানেই হ'ল দুৰ্গা পূজাৰ বিষয়ে